ঘৰতে এখন বাগিচা পাতি চোৱা চিতা কৰাটো কেতিয়াবা খৰচীও হয় কেতিয়াবা কম খৰচীও হয় কম খৰচী মানে এনেকৈ আমি যদি পাচলিৰ সঁচবিলাক যোৱা বছৰতে থৈ দিওঁ আগৰ বছৰ থৈ দিওঁ তেতিয়া কি হয় গোটেই খৰচটো কমি পৰিলে আৰু ঘৰতে যদি আমি নিজৰ ঘৰৰ কোৰ খন্তি এইবিলাক লৈ যদি আমি মাটিখিনি ধুনীয়াকৈ চহালো তাতে আমাৰ ঘৰতে যিবোৰ গৰু গোবৰ তাৰ পিছত কেঁচু সাৰ এইবিলাক যদি আমি ভালদৰে দিওঁ মাটিখিনি তাৰ পিছত আমি গুটিকেইটা পঁচালে গুটিবিলাক পঁচালে আমি কম খৰচতে আমি শাক পাচলি পাব পাৰোঁ আৰু খৰচী এইকাৰণেই হয় যিবিলাক ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ খেতি কৰে মানে বহুত বহুত মাটিত খেতি কৰে পাচলি মানে বজাৰত বিক্ৰী কৰে তেওঁলোকে তেতিয়া মানে কি হয় বহুতখিনি মাটি কো কোৰেৰে খেতি কৰিব নোৱাৰি কোৰেৰে কোৰ মাৰি মাটি চহাব নোৱাৰি সেইকাৰণে ইহঁতি হাল বাব লাগিব গৰুৰে বা ট্ৰেক্টৰে এইটোত খৰচ আহি পৰিলে এটা তাৰপিছত ভাল জাতৰ গুটি দিব লাগিব তাৰকাৰণে আকৌ গুটিবিলাক ভালকৈ চাই চিতি আনিব লাগিব বজাৰৰ পৰা যিকোনো গুটি সিঁচি দিলেও নহ'ব তাৰপিছত পানী যোগান ধৰিব লাগিব ঘৰৰ পৰা এইবিলাক ইলেকট্ৰিচিটি মটৰ প্ৰয়োগ কৰিব লাগিব তাতে এনেকৈ আমি পানী দিব লাগিব তাত সে সেইখিনিতে এটা খৰচ আহি পৰিলে তাৰ পিছত যেতিয়া তাত আকৌ সাৰ প সাৰ দিব লাগিব বিভিন্ন ধৰণৰ বজাৰত পোৱা সাৰ দিব লাগিব সাৰ দিলেহে সেই গোটেই খেতিখিনি ভাল হ'ব আৰু বহুত এ বহুত পৰিমাণৰ খেতি যিহেতু কৰে কৰা হয় তেতিয়া সাৰ প্ৰয়োগ নকৰিলে কেতিয়াবা ধেই লোকচান হৈ যাব পাৰে গতিকে সাৰ দিবই লাগিব তাৰপিছত আহিলে এই ফুলনি বাগিচা আমাৰ ফুলবিলাক কেতিয়াবা আমি দোকানৰ পৰা কিনি আনো দোকানৰ পৰা কিনি অনা ফুলবিলাকত এটা খৰচ থাকেই আৰু কিনি অনা ফুলবিলাকত সাৰ প্ৰয়োগ কৰিবই লে লাগিব নহ'লে সেইটো আৰু ফুলজোপা অতি সোনকালে নুফুলে বা ফুলৰ চেহেৰাটো ভাল নহয় সেনেকুৱা সেনেকৈয়ে বিভিন্ন সময়ত আমি যিসমূহ খেতি কৰোঁ আমাৰ বাগিচাবিলাকত শাকনি বাগিচাই হওক বা ফুলনি বাগিচাই হওক এই চোৱা চিতা কৰা কামটোত কেতিয়াবা খৰচ কমো হয় কেতিয়াবা খৰচ বেছিও হয় মানে ঘৰতে আমি যিবিলাক সাৰ বনাওঁ এই সাৰখিনি যদি আমি লগাও খেতিত বা খেতি পথাৰ যদি পথাৰ কম হয় সৰু হয় তেতিয়া আমাৰ খৰচটো কম আৰু যদি খেতি বেছি হয় পথাৰখন ডাঙৰ হয় খেতি তেতিয়া আৰু খৰচটো বেছি হ'বই